অঁ হেল্ল' আপুনি কি কৰি আছে অঁ কিবা সেইদিনাখন যে আপোনালোকৰ ঘৰলৈ গৈছিলোঁ ভাত খোৱাকৈ তাপা এ ভোট জলকীয়া কিবা আচাৰ খাইছিলোঁ নহয় বৰ ভাল লাগিল খাই পেনি আচাৰখিনি আপুনি নিজে বনাইছিল নে অঁ তাৰমানে আমাৰ ঘৰত এই ভোটজলকীয়া কিছুমান আছে পকিছে গছত আচাৰ বনাম বুলি ভাবিছোঁ মই ভোটজলকীয়া আচাৰ আজিলেকৈ কৰি পোৱা নাই সেইকাৰণে আপোনাক বোলো সোধোচোন কেনেকৈ থৈছিল কি কথা তাৰ পৰা অঁ অঁ হ'ব তেতিয়াহ'লে আপুনি খবৰ দিব মই জলকীয়া খিনি শুকুৱাই আপোনালোকৰ ঘৰলে লৈ যাম কোনদিনাখন সুবিধা হয় আপুনি মোলে খবৰ কৰিব মই যাম আৰু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বাৰু হ'ব তেতিয়াহ'লে মই অঁ অঁ অঁ হ'ব তেতিয়াহ'লে মই জলকীয়াখিনি লৈ যাম অঁ অঁ অঁ অঁ সেইয়াই হ'ব তেতিয়াহ'লে মই আচাৰ খিনি থোৱা